এটা মানে কি ঘটনা হৈছিল আমাৰ এটা ছোৱালী আমাৰ ঘৰৰে ছোৱালী এটা মানে ওচৰৰ ল'ৰা এটা লগত মানে এনে আৰু হেৰি কৰি আছিল দুয়ো বন্ধুৱে আছিল বন্ধু থাকোঁতে গাঁৱৰ মানুহখিনি ত' ক'লাক কি নহয় তাহুন বন্ধু নহয় তাহুন দুটাই ভালপোৱা পুই তেনেকে ক'লাক কওতে তাহুন দুয়োকে সেই তাৰমানে তাহুন দুয়োকে উদেশ্য লৈ আচলতে তাহুন দুয়ো বন্ধু আছিল কিন্তু তাহুন দুয়োকে ত' ভালপোৱা বুলি ক'লাক ভালপোৱা বুলি কৈ কাবাই দেখা বুলিও ক'লাক কৈ ফেলে এইটো কথা তাৰমানে প্ৰচাৰ হ'ল হৈ ত' কথাটো ডাঙৰ হৈ গ'ল ইতা সম্পৰ্কত আৰু দুয়োৱে পেহীয়েক ভাইজাক পেহীয়েক ভাইজাক যিতেয়া ইতা এনেই গাঁৱৰ সম্বন্ধ পেহীয়েক ভাইজাক কিন্তু দুয়োৱে এনে একালগে পঢ়াও সেইও এনেকে একেলগে দুয়োৱে আছিল থাকোঁতে ত' মানে কি হ'ল কথাটো ত' বয়াকে ওলে গেল ইতা কথাটো বয়াকে ওলালা তেতিয়া কি কৰবা লাগিল ইতা ত' মানে আমি সমস্যাটো সমাধান কৰবা নৰো সমাধান কৰবা নৰোতে আমি আৰু কল্লু কি নহয় আমি মিছাই আশ্ৰয় ল'ব লাগিল কাৰণ আহুন দুয়োকে ত' সাৰবা লাগিল সাৰবা লগা বুলি কৈ আমি দুয়োকে কি কল্লু মানে পেহীয়েক ভাইজাক ত' হয়েই ইতা সম্পৰ্কীয় পেহীয়েক ভাইজাক হ'লিও বিয়া হ'বাও পাৰি কিন্তু বিয়াটোতো ইতা তেনেকে হ'বা বস্তু নহয় ইতা আমি কল্লু কি তাহুন দুয়োকে তাহুন দুয়োকে কল্লু কি দে বোলে নহয় তুহুন ত' পেহীয়েক ভাইজাক হ'লিও তুহাক ইতা ত' সকলোৱে প্ৰেম খেলা বুলিয়ে কৈছি গতিকে তুহুন বিয়া হ'বা লাগবো তাহুন কৈছি নাই আমি বিয়া হ'বা নৰো আমি কিনকে বিয়া হ'ম আমি বন্ধুহে একেলগে কলেজত পঢ়ো আহা যাৱা কৰোঁ তায়ো মানে বাইকত যায় সিয়াৰ তেনেহেন তাৰপিছত কথাখেনি ইতা বহুত ডাঙাৰেই হৈ গেল হৈ যায় আমি আৰু চিন্তা কল্লু দুটামান তিৰি বোলে নহয় এইটোতো আমাক প্ৰমাণ দিব লাগিব এই প্ৰমাণটো দিব লগা হ'ল লগে লগে ইতা কি প্ৰমাণ দিওঁ আমি মিছা কথা এটা ক'ল্লু বোলে নহয় আচলতে তাহুন দোৱে একে কলেজত পঢ়ে আৰু মানে একেলগে অহা যোৱা কৰে ইতা তাহুন ত' ভালপোৱা বুলি কোনো প্ৰমাণ নাই তেনেকে ক'ল্লু কৈ ফেলে তাহুন দুয়োকে আৰু আমি মিছা মিছি বহুত কথা কিবা কিবি ক'ল্লু আৰু মানে বুলে এনে নহয় এনেহে তাৰপাছত তেনেকে আমি দুটামান তিৰি লগ হৈ তাৰ সমস্যাটো আমি বহুত মিছা কথা কৈ তাহুন দুয়োকে সাৰালু সাৰে তাহুন দুয়োকে আৰু তাৰপিছত আৰু মুখা মুখি কৰি দিলোঁ তাৰো মাক বাপেক আহিল আমাৰো মাক বাপেক গেল যাই ফেলে মানে দুয়োৰেই সমস্যাটো আমি সমাধান কল্লু কৰি ফেলে দুয়োকে আৰু বেলেগ বেলেগকে পিছত আৰু কিছুদিন নামতা নামতিকে থাকলাক নামতা নামতিকে থাকি তাৰপিছত মই বোলো নামতা নামতিকে থাকলি কি হ'ব ঘৰৰে মানুহ পেহীয়েক ভাইজাক গতিকে নামতা নামতিকে থাকবা নৰা মাতবায়ে লাগবো সেইটো বুলি কৈ তাহুন দুয়োকে আৰু মাতা মাতি কল্লু মাতা মাতি কৰি পিছত কিন্তু ইতা আজি চাৰি পাঁচ বছৰৰ আগৰ কথা ইতা সেই মানে ছোৱালীটো বিয়া হৈ গ'ল আৰু সি বিয়া কৰা নাই বিয়া নকল্লিও সি বিয়া কৰাবৰ টাইম হৈছে সি গুৱাহাটীৰ কোম্পানী এটাত কাম কৰে কিবা সি কামটো কৰি থাকে তাতে গুৱাহাটীত আৰু তাই বিয়া হৈ গ'ল যোৱা বছৰ বিয়া হ'ল ইতা তাই বাচ্ছাৰ মাকো হৈছে তাৰমানে এই কথাটো মানে বহুত প্ৰচাৰ কৰি তাহুন দুয়োৰে এটা সময়ত বিৰাট জ্বালা খাইছি খাই আমি আৰ তাহাক মিছাটোও সঁচা কচ্ছু সঁচাটো মিছা কৰি আমি তাহাৰ সমস্যা গিলা এনেকে সমাধান কৰি দিলোঁ তাৰমানে এনেহেন আমাৰ গাঁৱত প্ৰায় এনেহেন ঘটনা ঘটিয়ে থাকে তাৰমানে কাবাৰ যদি এটা ল'ৰা এটা ছোৱালী গধূলি টাইমত কথা পাতছি বেলেগ এটাই আহি দেখা পালাক মিছা এটা কথা কৈ দিলাক বোলো তাহুন দুয়ো এনেকে নহয় তাহাক আমি এনেকেহে দেখছোঁ তাৰমানে এনেহেন এটা ঢৌ উইলে দিলাক ঢৌ উইলে দি ফেলে মানে কথাটো প্ৰচাৰ কৰি দিলাক তাৰমানে ইতা এনেহেন সমস্যা হৈছে এটা ল'ৰা এটা ছোৱালী লগ হৈ কথা পাতবাও দিগদাৰ হৈছে তাৰমানে পৰিস্থিতিটো আমাৰ গাঁৱৰ না আৰু আমাৰ ইতা পিছপৰা গাঁৱৰ মানুহবিলাক বহুত ইমান নাজনেও সেইকাৰণে ৰৌটোকে ঢৌ কৰে আৰ কৰি ফেলে মানে এনেকে বহুত প্ৰচাৰ কৰি দেই সেইকাৰণে আমাৰ গাঁওখনত তাৰমানে অলপ দিগদাৰ তাৰমানে বহুত কথা বুজি নাপোই তিৰিগিলাই বুজি নাপোই তাৰমানে আৰু বাইকতে গেল কোনবাই গেলাক বুলি আৰু সেইটো ল'ৰাক ভালপাবো না তেনেহেন কথা হয় নেকি আচলতে তেনে নহয় আমি কিন্তু সেইটো নাভাবোঁ কিন্তু বহুতে ভাৱে আৰু আমাৰ শাহু মাহুনো ভাবে দেচোন আৰু ইতা আমিয়ে আজি চাইট্টামান তিৰি মাতি আনিছোঁ আমাৰ শাহুহুন ক'ব বাপ্পাৰে এনে গাছত উঠা তিৰি এইটো ক'ৰ কি এইগ্লা কৰি মৰবা ধচ্ছি চাইট্টা মানুহ থুপৰে আনি আনি নানানটা সমালোচনা কৰবো তাৰমানে এই বহুত সমালোচনা কৰে এইগ্লা খান তাৰমানে এনেকা আমি কিবা এটা চাইট্টা তিৰি মাতি কথা পাতলোঁ জুই পুৱালোঁ অঁ তাতে কিবা আমি এনেই কিবা এনেই দুখৰ সুখৰে কথা ক'ল্লু বা আগৰে জীয় কালৰো কথা ক'ল্লু কৈ এনেকে কৈ থাকলি তাৰমানে আমাৰ ভাল নাপোই তাৰমানে আগৰ দিনৰ মানুহখিনি কিন্তু আমিতো আৰ আগৰ দিনৰ হৈ থাকলি নহ'ব ইতা ত' আমি আপডেট হ'বই লাগবোঁ গতিকে বহুত কথা আমি সিনকে ইতা মাহাক কিছুমান মিছাও কং বোলে নহয় এই মা আমি আজি এনে কৰা নাই এনেহে কচ্ছু আৰু মানুহ গিলা আহিলি আচলতে আমাৰ গাঁৱত বৰ ভাল নাপোই সমালোচনা কৰে মানে এনেকুৱা হয় তাৰমানে তাৰমানে অন্য নহয় তাৰমানে আগৰ দিনৰ মানুহ না ইমান কথা বুজি নাপোই তাহুন নাপ'ৰ কাৰণে সেই সমস্যাখিনি হয় আমাৰ আমি তাৰমানে ইতা নতুন যুগৰ মানুহ দেছোঁ ইতা আমি আৰ ম'বাইল চ'বাইল অলপ চলপ জানো বহুত বেছি নাজনিলিও জানো অলপ কিন্তু বহুত বেছি নাইজনু ইতা ল'ৰা ছোৱালীৰ পৰাও কিছু কিছু কথা শিখো তাৰমানে নাজনিলি আমাৰ ল'ৰা চ'ৰা আছে বা ছোৱালী আছে তাহাৰ দ্বাৰাই অলপ কিবা কিবি শিকোঁ শিখি অলপ জানা হো আৰু কিবা আজিকালি ইউটিউবতো কিবা চাবা পাৰি না সেইগ্লাও চাওঁ ভিডিঅ' চিডিঅ' চাই থাকোঁ চাই থাকলি কিছুমান কথা জনা হৈছোঁ আৰ তাৰমানে নিজক লগাখিনি জনা হৈছোঁ বহুত নাজনিলেও এনেহেন তাৰমানে কথাখিনি আৰু আমি মানে শাহু মাৰ লগতো ইতা মিলি থাকবা লাগেনা কিছুমান শাহু আছে শহুৰ আছে মোৰ শাহু শহুৰকো মানি চলবা লাগবোঁ তাহাৰ কথাখিনিও চাপ'ৰ্ট কৰবা লাগবোঁ শাহুহাক কিছুমান কথা মিছাই কওঁ আৰ বোলে মা এনে নহয় এই আজি সেনেহে দে তাৰমানে এনে মিছা কৈ দেওঁ মিছা নকলি তাৰমানে সাৰবা নৰু না আমি কথাখিনি সেইকাৰণে মিছা কথা কৈ তাক আৰ সান্ত্বনা দেওঁ কিন্তু কথাটো মিছা আমি জানো মিছা বুলি মিছা বুলি জানলিও আমি মিছাই কৈ দেওঁ আৰ তাৰমানে অন্য নকং নহ'লি মাহুন আৰু ভুল বুজবো না ভুল বুজাত কৰি মিছা কৈ ফেলে সাৰাই ভাল সেইকাৰণে মানে আমি কিছুমান বহুত কথাত মিছা কৈ থাকোঁ ইয়ে বাজাৰকে যাব লগা হ'ল কিতা কিবা এটা সেই ওলল কিবা অনলাইন কৰবা লগা হ'ল ঘপাতকে যাবা ওল্লি শাহু মাই ক'ব বোলে ক'ক যা এই এই দিপৰ বেলাখান এই নহয় ৰ'ব মা এই চ'লিটোৰ স্কুলত কিবা এটা দিবা আছে মাচুল দিবা যাওঁ এনেও কওঁ মাচুল দিবা যোৱা বুলি একচ্যুৱেলি মাচুল দিবা নাযাওঁ কিন্তু আমি যাওঁ কিবা অনলাইনৰ সকামত কিন্তু আমাৰ শাহু মাই আৰু কয় না দিপৰ নাই মধ্যম নাই যিত্তে তিত্তে ওলে যা তিত্তে শাহু মাক কওঁ বোলে নহয় দিয়ক মা মোৰ স্কুলত কিবা মিটিং এখন আছে তাকে নেগলি নহয় অভিভাৱকৰ মিটিং তেনেকে কৈ যাওঁ মিছা কওঁ ডাইৰেক্ট মিছা কওঁ নহ'লেটো উপায় নাই মিছা নকলি সাৰবাটো লাগেই তেনেহেন বহুত কথা কৈ দিওঁ আমি মিছা কথা